আমাৰ গাঁৱত বিভিন্ন ধৰণৰ ব্যৱসায় আছে তাৰ লগতে আমাৰ মৎস্য পালন গাহৰি পালন ব্ৰইলাৰ ফাৰ্ম ব্ৰইলাৰ পালনকে ধৰি বহুত ধৰণৰ যুৱকে নিজৰ নিজৰ ফাৰ্মৰ জৰিয়তে ব্যৱসায়সমূহ ৰূপায়ণ কৰিছে আৰু চৰকাৰেও এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰিছে এই আঁচনিৰ জৰিয়তে কেইজনমান যুৱক লগ হৈ এটা গোট কৰি তেওঁলোকে চৰকাৰৰপৰা মাছ পালন কৰিবৰ কাৰণে ফিচাৰী খান্দি সেই ফিচাৰীত মই মাছ উৎপাদন কৰি ইতিমধ্যে বজাৰত মাছৰ চাহিদা বৃদ্ধি কৰিছে লগতে বহু যুৱকে ব্ৰইলাৰ ফাৰ্মৰ জৰিয়তে ব্ৰইলাৰ ব্যৱসায়ো আগবঢ়াই নিছে তেনেধৰণে গাহৰি ফাৰ্মৰ জৰিয়তেও গাহৰি উৎপাদন কৰি গৈছে লগতে আমাৰ জাৰ্চি জাৰ্চিগৰু পুহি পেলাই ইতিমধ্যে আমাৰ গাঁৱৰ ডেকাসকলে বজাৰত যি গৰু গাখীৰ চাহিদা সেই চাহিদা বহুৱাতো অগ্ৰণীয় ভূমিকা গ্ৰহণ কৰিছে লগতে মহিলাসকলে তেওঁলোকৰ তাঁতশালত যি গামোচা গামোচা মেখেলা চাদৰ মেখেলা চাদৰ বৈ পেলাই আমাৰ যি থলুৱা গামোচাৰ চাহিদা বজাৰত নাইকিয়া হৈছিল এই চাহিদা পূৰণটো শিপিনীসকলে তেওঁলোকৰ তাঁতশালৰ যোগেদি বজাৰৰ কিঞ্চিত কিঞ্চিতমান হ'লেও সেই চাহিদা পূৰণত সহায় কৰাৰ লগতে তেওঁলোকে নিবজ নিজকে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত সফল হৈছে